অঁ বাইদেউ কি লাগিছিল হয় হয় আপোনাক কেনেকুৱা ধৰণৰ লাগে কিমান দামৰ ভিতৰত লাগে আপুনি চাব পাৰে মোৰ তাত পলি পাট আছে নুনী পাট আছে তাৰপাছত মূগা আছে পাটৰ আছে আপুনি কোৱালিটীৰ কোনো চিন্তাই কৰিব নালাগে আপুনি ধুনীয়াকে চাব পাৰে পলি পাটটোৰ দাম আপোনাৰ নশৰ পৰা আৰম্ভ কৰি হৈছে দুহেজাৰ পঁচিছশলৈকে আছে

পিয়ৰ পাটটো আমাৰ চাই চাই আছে বাৰ তেৰ হাজাৰৰ পৰা আৰম্ভ কৰি আপুনি ত্ৰিছ চল্লিছ হাজাৰলৈকেও আছে আমাৰ আপুনি এতিয়া অঁ আপুনি আপুনি লওক মই মিলাই দিম নহয় আপুনি ইয়াত বেছিকে যদি লয় আপোনাৰ বিয়াৰ কাৰণে লাগিছিল হয়নে যদি বেছিকে লয় আপুনি তেতিয়া মই মানে কিবা হ'লচেল ৰেটতো দি দিব পাৰিম আপুনি চিন্তাই নকৰিব সেইটো কাৰণে আৰু নুনী পাটৰটো আপোনাৰ নশৰ পৰা আৰম্ভ কৰি চৈধ্যশ পোন্ধৰশ ইফালে দুই হাজাৰলৈকে আছে দুই হাজাৰ পঁচিছশ এইফালে ওপৰত আছে আৰু একেবাৰে কম নশ টকাকে নশৰ পৰা আৰম্ভ হৈছে আমাৰ নশ নশৰ কোৱালিটিটো ইমান বেয়া নহয় এয়া চাওক নশ টকাৰ কোৱালিটি হয় হয় হয় হয় হয় মই উলিয়াই আছো ৰ'ব এইযোৰ লওক এইযোৰ চাওক এয়া বহুত ধুনীয়া আৰু আপুনি ৰঙৰ কাৰণে কালাৰৰ কাৰণে চিন্তাই কৰিব নালাগে আপুনি যি কালাৰ বিচাৰে পাই যাব নাই নাই নাই নাই আপুনি এইটো মানে চিন্তাই কৰিব নালাগে আমাৰ কোৱালিটি একেবাৰে বহুত ভাল আমাৰ কাপোৰৰ এইটো শুৱালকুছিৰ পৰা আহে কাপোৰ

পাই যাব আপুনি যি কালাৰ বিচাৰে পাই যাব আমাৰ চব উপলব্ধ আছে আমাৰ দোকানত সকলো ৰঙেই হয় কোনযোৰ ল'ব আপুনি এতিয়া এইকেইযোৰ চাই হয় হয় এইকেইযোৰ চাই থাকক আপুনিও হয় ঠিক আছে দিয়ক হ'ব